আমাৰ এই অঞ্চলত বুলি ক'বলৈ গ'লে আমাৰ এই অঞ্চলত পুঠি মাছ প্ৰধান যিহেতু খাল বিল নলা নৰ্দমাৰ পৰা আদি কৰি সকলোতে পুঠি মাছৰ সংখ্যাটো বেছি পুঠি গৰৈ শিঙৰা মাগুৰ শ'ল শাল কাৱৈ দৰিকণা মোৱা ভেছেলি খলিহনাৰ পৰা আদি কৰি প্ৰায়বোৰ মাছেই আমাৰ ইয়াত পোৱা যায় চেঙেলী মাছো পোৱা যায় এইবোৰ উচ্চ চাহিদা আছে বুলি ক'ব পাৰোঁ যিহেতু আমাৰ ওচৰতে বজাৰ এখন আছে বজাৰত এইবোৰ মাছৰ দাম প্ৰায় প্ৰায় যথেষ্ট পুঠি মাছৰ দাম আপোনাৰ দুশৰ পৰা তিনিশ টকা আপোনাৰ শিঙৰা মাছৰ দাম তিনিশৰ পৰা চাৰিশ টকা শিঙি মাছৰ দাম আপোনাৰ আমাৰ ইয়াতে ছশ টকা মাগুৰ মাছৰ ইয়াতে সাতশ টকা তেনেকে লৈ বিভিন্ন ধৰণৰ কাৱৈ মাছৰ দাম আমাৰ ইয়াত ছশ টকা মাগুৰ মাছ ডাঙৰ ডাঙৰ চাইজৰ হ'লে তাৰো দামটো অলপ অধিক এই মাছ ধৰাৰ ভিতৰত আটাইতকৈ আমি সহজলভ্য মাছ হৈছে পুঠি মাছ পুঠি মাছ য'তে নহ'লেও পুঠি মাছ পোৱা যায়